আমাৰ জিলাখনলৈ ফুলিবলৈ বহুতো পৰ্যটকো আহে কাৰণ আমাৰ আমাৰ জিলাখন হৈছে আটাইত বৃহত্তম নদীদ্বীপ মাজুলী যিটো নেকি ব্ৰহ্মপুত্ৰৰ মাজত আছে এইটো আমাৰ এটা নদীদ্বীপ এইখন জিলা আমাৰ মাজুলী জিলাত আৰু ইয়াত বিভিন্ন সত্ৰ আছে য'ত নেকি বহুতো মানুহ ফুৰিবলৈ আহে আৰু ইয়াত পৌৰাণিক বহুতো বস্তু পোৱা যায় আগৰ শ্ৰীমন্ত শংকৰদেৱৰ দিনৰ মাধৱদেৱৰ দিনৰ ইয়াত মাজুলীত বহুতো বস্তু আছে যিবোৰ চাবলৈ দেশ বিদেশৰ পৰা বহুতো পৰ্যটক আহে আৰু আমাৰ জিলাৰ মাজুলীৰ সকলো মানুহ বহুত সৰহ সহজ সৰল যাৰ বাবে মানুহ ইয়ালৈ আহি খুব আমোদ পায় আৰু সকলোৱে সক সকলোৱে মাজুলীলৈ ফুৰিবলৈ আহি ভাল পায় যিখন যি হৈছে এক প্ৰা প্ৰাকৃতিক সৌন্দৰ্য হিচাপে মাজুলী এখন বহুত অত্যাধুনিক দেশ জিলা যাক দেখি পৰ্যটকসকল বহুত উপকৃত হয় আৰু তেওঁলোক বহুত মনোৰঞ্জন পায় মাজুলীলৈ মাজুলীত সত্ৰত বহুত পৌৰাণিক পৌৰা পৌৰাণিক সা সামগ্ৰী আছে ৰজা মহাৰজা দিনৰ বস্তু তেওঁলোকৰ সা সঁজুলি আছে যিবোৰ চাবলৈ সকলো উত্তে সচব ব্যক্তি উত্তেজিত হয় আৰু নদীদ্বীপ পৃথিৱীৰ এক বৃহত্তম নদীদ্বীপ হোৱাৰ কাৰণে এই দ্বীপত সকলো মানুহ ঘূৰিবলৈ আহি ভাল পায় সেইবাবে সকলোকে সকলো মাজুলীত আহি সকলোৱে ভাল পায়